সাধাৰণতে মই চহৰলৈ বিশেষ কামত যাওঁ কাম মানে বজাৰ হওক ধৰক অফিচিয়েল কাম তেনে ধৰক কামসমূহক মই ব চহৰলৈ যাওঁ আৰু ওচৰৰ গাঁওসমূহলৈ মই ফুৰিব যাওঁ খেতি বাতি চাবলৈ যাওঁ ৰাস্তা ঘাট গৰু ছাগলী মানুহ দুনুহ আদি যাওঁ পৰিয়ালৰ মানুহো থাকে ওচৰৰ গাঁওসমূহত এনেকৈ মই গাঁৱলৈ যাওঁ চহৰত মানে কি শিক্ষা শিক্ষাৰ ক্ষেত্ৰত যাওঁ বেংকিং ব্যৱস্থা কিছুমান কিছুমান সুবিধা গাঁৱত উপলব্ধ নাথাকে সেইবাবে আমি চহৰলৈ যাবলগীয়া হয় ছ' আমি চহৰত তেনেকুৱাসমূহ উদ্দেশ্য লৈ যাওঁ চব সুবিধা গাঁৱত উপলব্ধ নহয় আৰু গাঁৱত সদায় সাধাৰণতে মানে কি প্ৰাকৃতিক পৰিৱেশ গৰু ছাগলী খেতি বাতি তেনেকুৱাসমূহ ভাল লাগে সেইসমূহ ফুৰিবৰ কাৰণে মানে গাঁও অঞ্চলসমূহত ভাল তেনেকুৱা উদ্দেশ্যত মই সাধাৰণতে গাঁৱত যাওঁ আৰু চহৰততো অফিচিয়েল কাম থাকে আৰু তেনেকুৱা মই অফিচিয়েল কামত যাওঁ